ষ্টেডিয়াম আৰু খেলপথাৰমূহত ক্ৰিড়া অনুুষ্ঠান অনুষ্ঠিত কৰিবলৈ হ'লে আমি যথেষ্ট কিছুমান সা সঁজুলি আমি বিচাৰিব লগা হয় ষ্টেডিয়াম তাত যথেষ্ট যিমান পৰিমাণৰ খেলৰ সামগ্ৰী বা যিমান পৰিমাণৰ সা সুবিধা থাকিব লাগে এইটো সা সুবিধা আচলতে আমাৰ ঘৰুৱা অঞ্চলবিলাকত তেনেকুৱা দেখা নাযায় আৰু বাহিৰ বাহিৰৰ বা বাহিৰৰ পৰা আমাৰ এই ডিষ্ট্ৰিক্টৰ বাহিৰৰ ডাঙৰ ডাঙৰ ষ্টেডিয়াম নেহৰু ষ্টেডিয়াম ষ্টেডিয়াম বা গুৱাহাটীত থকা তেনেকুৱা ষ্টেডিয়ামবিলাকত যিমানটো এটা খেলৰ সা সামগ্ৰী বা যিমানটো এটা সুবিধা পোৱা যায় যিমান এটা উন্নত মানৰ ষ্টেডিয়াম দেখা যায় সেই উন্নত মানৰ সা সুবিধাবিলাক যদি আমাৰ এই ডিষ্ট্ৰিক্টত বা সৰু সুৰা অঞ্চলবিলাকত তেনে যদি সুবিধা দিয়া হয় তেনেহ'লে খেলসমূহত যথেষ্ট উন্নতি অঁ